পাকঘৰত প্ৰথমে গেছটো ৰন্ধাৰ আগতেই সকলো চফা কৰি লোৱা হয় গেছটোৰ ৰন্ধাৰ পাছত আকৌ চাফ চিকুণ কৰি অফ কৰা হয় তাৰপৰা ৰান্ধাৰ আগতে শাক পাচলিবিলাক ধুই লোৱা হয় যেনেকৈ কবি আনিলে অলপ কবিটো গৰম পানীদি ধোৱা হয় আকৌ বনাবৰ সময়ত তাক পৰিষ যিটো পাত্ৰত আমি ৰান্ধোঁ সেইটো পৰিষ্কাৰকৈ লোৱা হয় আৰু সকলো বস্তু সাৱধানে থোৱা হয় আৰু নিমখ যাতে প্লাষ্টিকত নথৈ এই কাঁচৰ মাটিত ভালকৈ ৰাখিব লাগে নিমখৰ পৰা বহুতো বীজাণু হৈ পিনি বিভিন্ন ধৰণৰ বেমাৰ হয় আৰু সেইটো কাৰণে আমি ভালকৈ ৰাখিব লাগে আচাৰ থ'লে তাক মুকলিকৈ থ'ব নালাগে ভালকৈ ঢাকন দি থ'ব লাগে সকলো পাত্ৰ চফা কৰি ৰন্ধাৰ সময়ত ল'ব লাগে চাউল ধোঁতে বা অন্য ধৰণৰ কিবা থাকে বুলি দুই তিনিবাৰ ভালধৰণে ধুই লোৱা হয় চাউল ৰান্ধিবৰ সময়ত এনেকৈ পাচলিবিলাকো ভালকৈ ধুই লোৱা হয় আৰু সকলো বজাৰ কিনি অনা বস্তু ভালধৰণে ধুই পখালি খাব লাগে ঘৰৰ বাচন পাকঘৰৰ বাচন বাটিবিলাক ভালকৈ ৰাখিব লাগে সকলো বস্তু বাচন বাটিবোৰত যিটো আমি খোৱা বস্তু সেইখিনি ঢাকি ৰাখিব লাগে আৰু বজাৰৰ পৰা কিনি অনা টেঙা ধুই পখালি টেঙাটো যদি কাটি মুকলিকৈ থয় তাত বীজাণু পৰে তাক ভালকৈ ঢাকি ৰাখিব লাগে সকলো ধৰণৰ বস্তুৱেই ভালকৈ ৰাখিব লাগে